আমাৰ ইয়াত গাঁওখনত কেঞ্চাৰ ৰোগীটো বৰ্তমান বেছি হৈছে কাৰণ আমাৰ গাঁৱতে এতিয়া এজন বৰ দুৰ্ভগীয়া কথা এজনৰ মানে ল'ৰা ছোৱালী এহাল হৈছিলে বৰ সৰু সৰু হৈ থাকিলে মাইকী মানুহজনী এতিয়া লৈ মানুহজন ঢুকাই থাকিলত নিঠৰুৱা হ'ল বহুত দুখ লাগিছে আমাৰেই আমি বহুত সাহায্যও কৰিছোঁ আমৰ নিজৰে অৱস্থা বেয়া তথাপিতো আমি সহায় কৰি আছো কাৰণ ল'ৰা ছোৱালীহাল সৰু হৈ থাকিলে তাৰপৰা এতিয়া সেই দুখতে আমাৰ বহুত দুখ লাগিছে অকণমান নিজেও বাছি মেলি চাব লাগিব কাৰণ কেলৈ কেঞ্চাৰ ৰোগীটো বেছি হৈছে বুলি চবেই জানেই কিন্তু এতিয়া সেইকাৰণে গৰম পানী খোৱা বোৱা যতনৰ শাক পাচলিৰপৰা ধৰি এইবোৰ বহুত বস্তু বাছি খাব লাগিব খালে তথাপিতো যাৰ যি হ'ব হ'বই বাৰু কিন্তু প্ৰধান হৈছে গৰম পানীটো উতলাই উতলাই বহুত চেঁচা কৰি খাব চবতে কৈ আছে চবেই মানে তেনেকৈয়ে খাই পাৰিছে কিন্তু তাৰ মাজতেই হৈ আছে বুলি এতিয়া আমিও মানে অকণমান নিজেই নিজেই বাছি আছো কাৰণ কেলৈ অকণমান বাছি মেলি থাকিলে কিজানি নিৰোগী আমি ৰক্ষা পাব পাৰোঁ বুলিয়ে আগৰপৰাই আমি এইটো ভাবি আছো আৰু সেইকাৰণে অকণমান বাছিয়ে খাই আছো তথাপিতো হেৰি বহুত মানে অঞ্চলটো বুলিয়ে ক'ব নোৱাৰি বহুততে এনেকুৱা হৈয়ে আছে আজিকালি অলপ কেঞ্চাৰ বেমাৰ ৰোগীটো চব ৰোগীতকৈ কেঞ্চাৰ ৰোগীটোৱে বেছি হৈছে কিন্তু সেইকাৰণে অলপ আমি যতন ল'ব লাগিব আৰু অতি ল'ৰা ছোৱালীও আমি এতিয়াই সাৱধান কৰি লৈছোঁ যাতে অকণমান সেই ৰোগটোৰপৰা নিৰাপদে থাকিব লাগে সেইটো কাৰণে আমি বহুত ভৱিষ্যতলৈ মানে ভৱিষ্যৰ কাৰণে আশা কৰিছোঁ যাতে ভাল হৈ মেলি থাকক সেই ৰোগটোৰপৰাই এতিয়া বহুত মানে চিকিৎসা কৰিলেও চিকিৎসা ভাল নহয় অন্য অসুখ ভাল হ'লেও এই কেঞ্চাৰ ৰোগটো পতককৈ মানুহৰ ভাল হোৱা ক'তোৱে শুনা নাইকিয়া সেইটো কাৰণে আমি বহুত এতিয়া পটককৈ শাক পাচলিৰপৰাই আমাৰ বেছি ভয় হৈছে সাৰ দিয়া পাচলিটো খাবলৈ মানে ভয়ে হৈছে হ'লেও এতিয়া তাৰ মাজতে কিছুমান আমি বাৰীতে কৰি সহযোগ কৰি মেলি লৈ পেলাই খাই আছো বাৰু তাৰ মাজতো কেতিয়াবা কিনা বস্তুও খাব লাগিব সেইটো কাৰণে অলপ আমাৰ দিগদাৰ হৈছে এতিয়া পানীৰ হৈ আহে শাক পাচলি কৰিছোঁ বৰষুণে মাৰিছে শাক পাচলিও মৰি গৈছে তাৰ মাজতে সেইটো কাৰণে আমি কিনা বস্তুটো বেছিকৈ খাবলৈ মানে অকণমান এৰিছোঁ আৰু ঘৰতে যত্ন লৈছোঁ ঘৰৰ পাছ শাক পাচলি খাই পানীটোও অকণমান চাফা পানী কৰি মেলি লৈছোঁ ফিল্টাৰ আনিছোঁ ফিল্টাৰ কেন্দেল লগোৱা ফিল্টাৰত সেয়া পানীও খাইছোঁ তথাপিতো মানে ভয় ভয় ভাব এটা চবৰে আহি গৈছে কাৰণ আশে পাশে আমাৰ চবৰে অকল সেই ওচৰতো অকল সেইবোৰ কথাকে শুনিয়ে আছো আৰু চলিও আছে সেইটো কাৰণে অলপমান আমি নিজে নিৰাপদে থকাতো বহুত সহযোগ মানে কৰিবলগীয়া হৈছে এতিয়া হেৰি কেঞ্চাৰ ৰোগতোৰপৰাই এতিয়া বহুত মানুহৰ ভয় হৈছে বহুততে মানে অলপ অঞ্চলটো বাদ দিয়া বাদ দি আমাৰ এই গোটেই মানে ডিষ্ট্ৰিকটোতে মানে গোটেই তেনেকুৱাই কেঞ্চাৰ ৰোগীৰ মানুহে সৰহ হৈ গৈছে এতিয়াই এই সেইটো কাৰণে অলপমান সাৱধান হৈছোঁ বাৰু কিন্তু বিশেষ আৰু একো অন্যতকৈ মানে এতিয়া কেঞ্চাৰ ৰোগটোৰ কাৰণে ভয় বেছি হৈছে অন্য ৰোগৰ ঔষধ পালেও এতিয়া কেঞ্চাৰ ৰোগটোৰ ঔষধটো পাবলৈ টান হৈছে আৰু মানুহ বচাটোও আশা কম হৈছে মানে সেইটো ঔষধটো হোৱাৰ লগে লগে সেইটো কাৰণে অলপ আমাৰ বহুত প্ৰব্লেম হৈ গৈছেগৈ